আজিকালিতো সকলোৱে খেতিয়কেই সকলোৱে খেতি কৰে এটা ধান খেতি কৰে ধান খেতি কৰাৰ লগতে পশুপালন কৰে পশুপালন বুলি ক'লে গৰু ছাগলী হাঁহ কুকুৰাৰে সকলোৱে পোহে ক'বলৈ গ'লে এতিয়া পশুপালনৰ পৰা গৰু গৰু লৈ কিনি হাল বালোঁ পথাৰত হাল বালে তাৰপৰা ধান খেতি কৰিব পৰা হ'ল ধান খেতি কৰি আনি কিনি তাৰ মৰণা গৰুৱে মৰা হয় আৰু সেই মৰণা কৰি ধানৰ পৰা খেৰ পালোঁ খেৰ সেই গৰুৱে খাব পাৰিলে খাব পৰা পিছত আমাৰ আৰু যিমানখিনি ধান আমি বছৰেকত প্ৰয়োজন সেই থৈ কিনি আনখিনি বিক্ৰী কৰি কিনি উপাৰ্জন কৰিব পৰা যায় লগতে গৰুৰ পৰা গাখীৰ গাখীৰ বিক্ৰী কৰিলোঁ তাৰ পৰা উপাৰ্জন কৰিব পৰা যায় আজিকালিতো গাখীৰটো সকলোৰে প্ৰয়োজন গাখীৰ পাবলৈ টান হৈ গৈছে লগতে হাঁহ কুকুৰা পোহোতে মাংসও খাব পালে লগতে কণী হেৰি কণী দিলে কণীৰ পৰা পোৱালি পোৱালি উলিয়াই কাৰবাক বিক্ৰী কৰিব পাৰিলোঁ বা কণীও বিকিব পাৰিলোঁ ঘৰতো খাব পাৰিলোঁ লগতে সেই আজিকালি দুৰ্গা পূজাতো হাঁহ কুকুৰাটো বহুত দাম সেই দাম চাইখিনিতো বিক্ৰী কৰিলেতো ভাল উপাৰ্জন এটাই হয়গে আৰু ছাগলীও পৰা মাংস পোৱা যায় সেই উপযুক্ত সময়ত তাক বেচি কিনি কিবা এটা অসুবিধাৰ পৰা হাত সাৰিব পৰা যায় আৰু আজিকালিতো প্ৰত্যেক বাৰ মাহেই খেতি কৰা হয় এতিয়া ধান খেতি কাটি শেষ কৰাৰ পিছত বাও ধান আহু ধান কৰিব আলু খেতি কৰিছেই কোনোবাই শাক পাচলি লাইশাক মূলা এইবিলাক লাই লফা এইবিলাকতো লগাইছেই সেইখিনি ঘৰত খায়ো বিক্ৰী কৰি কিনি জীৱিকা নিৰ্বাহ কৰিব পৰা যায় লগতে আজিকালি চাবলৈ কি লাগে নো গৰু গৰুটো দিলে বান্ধি কিনি চাবলৈ গ'ল টাইমত পানী চানী খোৱালে গধূলি সময়ত লৈ আনিলে ছাগলীটো অলপ তেনেকুৱা ছাগলীটো বাচ বিচাৰ নকৰে বাৰীতে এৰি দিলেই ভালকে তাতে পেট ভৰাই খাই আহে হাঁহ কুকুৰাটো নদীতে হাঁহটো নদীতে থাকে প্ৰায় ভাগ কুকুৰাবিলাকতো বাৰীতে পোক পৰুৱাবিলাক কিবাকিবি খাই কিনি পেটটো ভৰে আমাকো তেওঁলোকে সহায় কৰে আমি ত' ধান ধান খেতি চপাই কিনি এতিয়া বিক্ৰী কৰিলোঁ সৰিয়হে সৰিয়হ খেতি কৰি কিনি সৰিয়হ পালোঁ সৰিয়হ পাই কিনি সৰিয়হত আমি নিজে তেল তেলো পালোঁ লগত আমি বিক্ৰী কৰি কিবা এটা উপাৰ্জনো কৰিলোঁ লগতে গৰুৰ কাৰণেও ঘাঁহ চাহ ওলাব পথাৰত সেইটো সময়ত পানী তাতে খুৱালোঁ তেনেকেই আমাৰ সা সুবিধা হয় আৰু তাকে কৃষি আৰু পশুপালন একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি কোৱা হয় মোৰ মতে